পঢ়াশালী পাঠ্যক্ৰমত কৃষি আৰু পশুপালনৰ দৰে বিষয় শিক্ষা কিছু পৰিমাণে অত অন্তৰ্ভুক্ত কৰিব লাগে মই ভাবোঁ যিহেতু বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলে বহু ক্ষেত্ৰত শিক্ষাৰ শিক্ষানীতিত এই কৃষি আৰু পশুপালনৰ বিষয়ে জ্ঞাত নহয় যিহেতু এজন ল'ৰা বা এজনী ছোৱালীয়ে স্কুলৰ পৰা আহি তেওঁ ঘৰত কি কি কাম কৰিব লাগে সেইখিনি কথা যদি কৃষি আৰু পশুপালনৰ দৰে বিষয়বোৰ কিতাপত যদি সন্নিৱিষ্ট কৰিব কৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় সেই ছাত্ৰ ছাত্ৰীসকলে বহুত ধৰণে উন্নতি হ'লহেঁতেন যিহেতু আজিকালি শিক্ষা মাধ্যমত এইবিলাক সন্নিৱিষ্ট নোহোৱাৰ কাৰণেই বহু ছাত্ৰই কৃষি ক্ষেত্ৰতেই হওক বা পশুপালনৰ ক্ষেত্ৰত বহু কথা নাজানে আজিকালি ছাত্ৰ ছাত্ৰীয়ে বা ল'ৰা ছোৱালীয়ে কোনটো কি ধান কোনটো কি ফচল সেই বিষয়ে জ্ঞাত নহয় আৰু পশু ক্ষেত্ৰতো আজিকালি ল'ৰা ছোৱালীবিলাকে বহু পিছ পৰি আছে মই সেয়েহে ভাবোঁ এই ক্ষেত্ৰত স্কুলীয়া পাঠ্যক্ৰমত বা পঢ়া শলীয়া পাঠ্যক্ৰমত কৃষি আৰু পশুপালনৰ বিষয়ে এটা বিষয়ত কিছু তাত সন্নিৱিষ্ট কৰিব লাগে যিহেতু এই এইবিলাকে এজন ছাত্ৰ বা এজন ছাত্ৰী বা এটা ল'ৰা বা এটা ছোৱালী এখন ঘৰৰ আৰ্থিক দিশত বহুত উন্নতি কৰিব পাৰে বুলি মই ভাবোঁ